সমাজৰ পৰিৱৰ্তিত প্ৰয়োজন আৰু চাহিদাৰ লগত অসমৰ শিক্ষা ব্যৱস্থা কেনেকৈ খাপ খাই পৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে ত' ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে আজিৰ তাৰিখত সমাজৰ পৰিৱৰ্তিত প্রয়োজন আৰু চাহিদাৰ লগত অসমৰ শিক্ষা ব্যৱস্থা প্ৰকৃতাৰ্থত সঠিকভাৱে খাপ খাই পৰিছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ আমি দেখিবলৈ পাইছো অসমত বৰ্তমান যি শিক্ষা ব্যৱস্থা প্ৰচলিত আছে সেই শিক্ষা ব্যৱস্থাই কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্ল'মা অৰ্থাৎ চাৰ্টিফিকেট প্ৰদান কৰিয়ে তেখেতসকলৰ সেই ব্যৱস্থাই দ্বায়িত্ব সামৰিছে শিক্ষা অনুষ্ঠানসমূহ সমূহত এনেধৰণৰ শিক্ষা অসমত আমি কম বুলি অনুভৱ কৰোঁ যি শিক্ষাই ছাত্ৰ বা ছাত্ৰী এগৰাকীক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্রত ভূমিকা গ্রহণ কৰিব পাৰে কাৰণ আমি দেখিবলৈ পাইছো অসমৰ এটা পৰ্যায়লৈকে এটা দীঘলীয়া পৰ্যায় দহ বছৰ বাৰ বছৰ এই পৰ্যায়লৈকে কোনো কাৰিকৰী শিক্ষা প্ৰদান কৰা ব্যৱস্থা নাই বাৰ বছৰ দহ বছৰ অধ্যয়ন কৰি ছাত্ৰ বা ছাত্ৰীয়ে এগৰাকী শিক্ষা সাং কৰা পিছতো কিন্তু কোনো ধৰণৰ কাৰিকৰী শিক্ষা সেই ছাত্ৰ বা সেই ছাত্ৰীগৰাকী গাত কিন্তু নাথাকে নথকাৰ কাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষা হওক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছতো কিন্তু সেই চাৰ্টিফিকেট সেই ডিপ্ল'মাই উঠি অহা প্ৰজন্মক ছাত্ৰ বা ছাত্ৰী এগৰাকীক কিন্তু সংস্থাপিত কৰাৰ ক্ষেত্ৰত বাধা সৃষ্টি আহে গতিকে আমি ভাবোঁ সমাজৰ পৰিৱৰ্তিত প্রয়োজন আৰু চাহিদাৰ লগত বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা খাপ খাই পৰিছে বুলি ক'ব নোৱাৰোঁ আমি সেইবাবে আমি আগন্তুক সময়ত অসমৰ শিক্ষা ব্যৱস্থাত এনেধৰণৰ শিক্ষা আমি দিয়াটো বিচাৰোঁ যি শিক্ষাই পাঁচ বছৰ বা ছয়বছৰ বা সাত বছৰ অধ্যয়ন কৰাৰ পিছত সেই ছাত্ৰ বা সেই ছাত্ৰীগৰাকীয়ে নিজকে স্বাৱলম্বী কৰিব পৰা কাৰিকৰী শিক্ষাৰে যাতে সুশিক্ষিত হয় তেতিয়া নিশ্চিতভাৱে সেই শিক্ষাই তেখেতক ভৱিষ্যত নিজৰ জীৱনটো পৰিচালনা কৰাত সহায় কৰিব আৰু তেখেত সেই শিক্ষা গ্ৰহণ কৰি সংস্থাপিত হ'ব আৰু সেই শিক্ষাই তেখেতক এগৰাকী ব্যক্তি হিচাপে নিজৰ ভৰিত নিজে থিয় কৰাব পৰা ব্যৱস্থা হ'ব লাগিব ইয়াৰ অন্যথা প্ৰচলিত শিক্ষা ব্যৱস্থাত কেৱল ডিগ্ৰী আৰু ডিপ্ল'মা চাৰ্টিফিকেট দিয়াৰ যি শিক্ষা ব্যৱস্থা সেই শি শিক্ষাব্যৱস্থাত যথেষ্ট পৰিমাণে কাৰিকৰী পাঠ্যক্ৰম অন্তৰ্ভূক্ত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ কৰোঁ